গাঁৱত থাকি এইকাৰণে ভাল লাগে যে গাঁৱৰ মানুহবিলাক ইমান সহজ সৰল যে খেতি বাতি গৰু গায় কিছুমান বস্তু ইঘৰ সিঘৰত অনা নিয়া কৰোঁ আমাৰ নোহোৱাটো সিহঁতক দিওঁ সিহঁতৰ নোহোৱাটো আমাক দিয়ে সেইকাৰণে গাঁৱৰ পৰিৱেশবিলাক মানে খুব ভাল লাগে আৰু গাঁৱত থাকি এইকাৰণে ভাল লাগে গাঁৱত কিছুমান বস্তু মানে নিজেই কৰি খাব পাৰি কিন্তু টাউন চহৰততো এইবিলাক কৰি খাব নোৱাৰি আৰু গাঁৱৰ মানুহবিলাক বিৰাট সহজ সৰল গাঁৱৰ মানুহবিলাকে বুজি পায় মানুহৰ সব সুখ দুখ সেইকাৰণে গাঁৱত থাকিয়েই খুব ভাল লাগে